অসমত পৰ্যটকৰ ক্ষেত্ৰত বা সংস্কৃতিৰ ক্ষেত্ৰৰফালৰপৰা অতিকৈ চহকী ৰাজ্য অসমত বিভিন্ন ঠাই আছে বা বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আছে য'ত পৰ্যটকসকলে যাব পাৰে তাৰে ভিতৰত শুৱালকুছি অসমৰ মুগা শিল্পৰ বাবে অতিকৈ চহকী পাট শুৱালকুছিত বিভিন্ন ধৰণৰ পাট মুগাৰ বস্ত্ৰ পোৱা যায় শুৱালকুছিৰ লোকসকলে নিজেই পলু পুহি তেওঁলোকে তাৰপৰা মুগা সূতাৰ বনাই তাৰদ্বাৰা তেওঁলোকে মুগাৰ কাপোৰ বনায় যি ভাৰতৰ বিভিন্ন ঠাইলৈ স্থানান্তৰণ কৰা হয় আৰু লগতে অসমৰ সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ সৰ্থেবাৰী বৰপেটাৰ সৰ্থেবাৰীত বিভিন্ন ধৰণৰ কাঁহ শিল্প পোৱা যায় আৰু লগতে অসমৰ বিভিন্ন অসমত যিহেতু সাতখনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যি সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান যিয়ে চাৰিখনকৈ জিলাক আৱৰি আছে গোলাঘাট বিশ্বনাথ চাৰিআলি শোণিতপুৰ আৰু নগাঁও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত য'ত এশিঙীয়া গঁড়ৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি হাতী আৰু বাঘ সিংহ পোৱা যায় এশিঙীয়া গঁড়ৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘৰ বাঘ সুৰক্ষাৰ বাবেও বিখ্যাত লগতে কামৰূপ জিলাৰ যি দীপৰ বিল অভয়াৰণ্য আছে দীপৰ বিল অভয়াৰণ্যত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বাহিৰৰপৰা আহে আৰু ইয়াত তেওঁলোকৰ সমাগম ঘটে বুলি কোৱা হয় দীপৰ বিল অভয়াৰণ্যও চৰাই চিৰিকটিৰ বাবে বিখ্যাত বুলি কোৱা হয় অসমৰ আন এক বিখ্যাত জিলা হৈছে মাজুলী যি পৃথিৱীৰ ভিতৰত সৰু নদী দ্বীপ বৃহৎ নদী বৃহত্তম নদী দ্বীপ হয় মাজুলী নদী দ্বীপ পৃথিৱীৰ ভিতৰতে বৃহত্তম নদী দ্বীপ আৰু মাজুলীৰ বিশেষকৈ মুখা শিল্পৰ কাৰণে বিখ্যাত হয় ইয়াত বিভিন্ন ধৰণৰ মুখা শিল্প বনোৱা হয় আৰু এই সেইসমূহ সকলো জেগালৈ সকলো ঠাইলৈ স্থানান্তৰিত কৰা হয় অসমৰ আন ইয়াৰ বাহিৰেও অসমত চাব পৰা বিভিন্ন ধৰণৰ মঠ মন্দিৰ লগত আছে তাৰ ভিতৰত অসমৰ কামাখ্যা মন্দিৰ যি একমাত্ৰ শক্তিপীঠ হয় ভাৰতৰ একমাত্ৰ শক্তিপীঠ হয় আৰু ইয়াতেই এই কামাখ্যা মন্দিৰলৈ বিভিন্ন দেশ বিদেশৰপৰা পৰ্যটক আহি পেলাই তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ লয় আৰু কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰৰেই অম্বুবচী মেলা উদযাপন কৰা হয় সকলোৱে বিশ্বাস কৰে যেন এই অম্বুবাচী মেলাত মা কামাখ্যা ৰজস্বলা হয় আৰু সেই তিনিদিনৰ কাৰণে অসম বা অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰপৰা ভক্তসকল আহি মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰে আৰু লগতে অসমৰ অন্য এক চাবলগীয়া ঠাই ঠাই হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যানো বাঘৰ সুৰক্ষাৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় আৰু অসম অসম অসমত অসমৰ মাজুলী এই নদী দ্বীপ পৃথিৱীৰ ভিতৰত বৃহত্তম নদী দ্বীপ হৈছে মাজুলীৰ লগতে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপো আছে অসমতেই যি হৈছে উমানন্দ উমানন্দত উমানন্দও পৰ্যটকৰ এক স্থলী হয় য'ত তাত এক উমানন্দ মন্দিৰ আছে য'ত শিৱ মন্দিৰ আছে তাতো সেই শিৱ মন্দিৰলৈ সকলো দেশ দেশান্তৰৰপৰা বিভিন্ন ধৰণৰ পৰ্যটক আহে আৰু ভক্তসকলে আহি পেলাই আশীৰ্বাদ লয় লগতে অসমৰ শিৱদৌল শিৱসাগৰৰ শিৱদৌল জয়দৌল শিৱ জয়সাগৰ পুখুৰী যি আহোমৰ দিনতেই বনোৱা হৈছিল সেই সকলোসমূহ আহি পেলাই পৰ্যটকসকলে অসমৰ বিভিন্ন অসমৰ এই জেগাসমূহ চাব পাৰে